হেল্ল' ধন দাদা ইউনিভাৰ্চিটিলৈ গৈ আছেনে

অঁ তাৰপৰা মাধৱদেৱ লেটেকু পুখুৰীলৈ কিমান দূৰনো অঁ মই মানে লেখা এটা আছিলে লিখি আছিলো মানে তাৰকাৰণে ভাবিছিলোঁ এবাৰ চাই আহোঁ বুলি চাই আহিলে মানে লিখিবলৈও ভাল আকৌ তাত ফটো হা অঁ অঁ আৰু তাত মানে ফটো দুকপিমান মাৰি আহিলে মাৰি আনিলে তেতিয়া মই লেখাটোত লগাই দিলে আৰু ভাল হ'ব দেখিবলৈ সেই কাৰণে মই ভাবিছিলোঁ মই নাই নাই মই নাযাওঁ বাৰু আকৌ

তেন্তে দেওবাৰ মানে মই গুচি যাম

হ'ব বাৰু সেইটো ভালে আছোঁ লেখাটো অঁ সেইকাৰণেই লেখাটো হোৱা নাই অঁ অঁ হয় হয় হ'ব মই দেওবাৰে যাম বাৰু অঁ অঁ মই ফোন এটা কৰি দিম বাৰু হ'ব দিয়ক